মই টাউনত থাকোঁ যদিও আচলতে মই গাঁৱলৈকে আকৌ ঘূৰি আহিব বিচাৰোঁ কাৰণ গাঁৱৰ পৰিৱেশটো মোৰ বৰ ভাল লাগে নগৰত বা টাউনত সাধাৰণতে খুব কংক্ৰিটৰ এখন নগৰী বুলি কোৱা হয় টাউনখনক গতিকে এই কংক্ৰিটৰ মায়াত থকাতকৈ মই গাঁৱলৈ আহি মুকলিমূৰীয়াকৈ থাকি মই ভাল পাওঁ আৰু নগৰত আচলতে সকলোবোৰ মানুহ কৰ্মব্যস্ততাৰ মাজত সোমাই পৰে সকলোৱে নিজৰ নিজৰ কামক লৈ ব্যস্ত হৈ থাকে আৰু ৰাতিপুৱাই ওলাই যায় গধূলি সোমাইহি গতিকে তাত কাৰো মাত বোল কৰিবলৈ তেনেকৈ কোনো কাৰোৰে ইচু ওচৰ চুবুৰীয়াৰ লগত হ'লেও সময় নাথাকে কিন্তু গাঁও এখনত সম্পূৰ্ণ ওলোটা ছবি বিপৰীত ছবি চিঞৰ এটা মাৰিলে শুনা পায় ইঘৰ মানুহে গতিকে গাঁৱলৈ আহি যিটো মুকলি এটা মনৰ এটা সৃষ্টি হয় সেইটো নগৰৰ মাজত মই নাপাওঁ আচলতে আৰু গাঁৱতো যিটো পৰিৱেশ সেই পৰিবেশ সকলোৱে মিলি জুলি একতাৰ যিটো একতাৰ বান্ধোন সেই একতাৰ বান্ধোন সদায় আমি গাঁৱতহে দেখা পাওঁ নগৰত দেখা নাপাওঁ তো নগৰত কিন্তু সকলোৱে নিজক লৈয়ে ব্যস্ত হৈ থাকে ব্যক্তিকেন্দ্ৰিকতাই বেছি প্ৰাধান্য পায় নগৰত গতিকে গাঁৱৰ আৰু নগৰৰ মাজত পাৰ্থক্য অনুভৱ কৰোঁ কাৰণেই মোৰ আচলতে গাঁৱলৈ মই উভতি যাব বিচাৰোঁ গাঁৱত থকাটো মই পচন্দ কৰোঁ নগৰীয়া জীৱনে মানুহৰ জীৱনলৈ এই ব্যস্ততাময় জীৱন কঢ়িয়াই অনাৰ লগতে নিজক সময় দিবলৈকে অসুবিধা হয় পৰিয়ালক সময় দিবলৈ অসুবিধা হয় আৰু ওচৰ চুবুৰীয়াৰ কথাটো বাদেই গতিকে ইয়াৰ মাজত নিজক কেতিয়াবা হেৰুৱাই পেলোৱা হয় নিজৰ স্বাস্থ্যৰ যতন ল'বলৈও অলপ কিছু অসুবিধা হয় কিন্তু গাঁৱলৈ আহি গাঁৱৰ পৰিৱেশত থাকি এটা প্ৰাকৃতিক পৰিৱেশত থাকি মানুহে বিভিন্ন ধৰণৰ চিন্তাও কৰিব পাৰে মানুহে নিজৰ স্বাস্থ্যও সুস্বাস্থ্য কৰি তুলি ৰাখিব পাৰে গতিকে গাঁৱৰ পৰিৱেশটো মই যথেষ্ট মই ভাল পাওঁ